আমাৰ এই দৰং জিলাখন অৱশ্যে বিভিন্ন ক্ষেত্ৰত উন্নত হ'ব পৰা এতিয়াও বাকী আছে কিন্তু বিভিন্ন উন্নত হোৱা নাই এতিয়ালৈকে যেনে শিক্ষাৰ ক্ষেত্ৰতে হওক ক্মানে ইয়াতে যোনবিলাক গাওঁ অঞ্চল আছে ইয়াতে কোনো মানে ভাল এনেকুৱা কোনো স্কুল বা কলেজ ভাল মানে টেকনলজি ইউজ কৰা তেনেকুৱা একো নাই মানুহে মানে তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকক চহৰৰ গুৱাহাটীৰ মানে তালৈ মানে পঠিয়াব লাগে মানে উচ্চ শিক্ষাৰ কাৰণে যাতে মানে দৰং জিলাত ভাল তেনেকুৱা একো অমনে কলেজ নাই ঠিক তেনেকুৱা চিকিৎসালয় একে মানুহে উন্নত মানে চিকিৎসাৰ কাৰণে সকলো মানে গুৱাহাটী বা ঠিক তেনেকুৱা অসমৰ বাহিৰৰ ঠিক সেনেকুৱা সেই ঠাইবিলাকত যায় দৰং জিলাত মানে এই দুটা ক্ষেত্ৰত মানে বিশেষকৈ স্বাস্থ্য আৰু শিক্ষা এই দুই ক্ষেত্ৰত বহুত মানে উন্নত কৰিব পৰা যায় আৰু ইয়াৰোপৰি আৰু কিছুমান যেনে হ'ল মানে ৰাস্তা ঘাট ৰাস্তা ঘাট বুলি ক'লে ইয়াৰে বিভিন্ন এলেকাত এনেকুৱা আছে এতিয়াও মানে কেঁচা পথ আছে য'ত মানে বাৰিষা বোকা বালি এইবিলাকে মানে ৰাস্তাত মানে খোজ দিব পৰা নাযায় তেনেকুৱা হৈয যায় আৰু পৰিস্থিতি তাৰপিছত বানপানীয়ে সেই ৰাস্তাটো ভাঙি লৈ যায় বানপানী হোৱা সময়ত আৰু হয় এইটোও হয় যে বিভিন্ন এনেকুৱা বহুত ঠাই আছে দৰং জিলাৰ য'ত মানে বানপানী বহুত বেছি হয় তেনেকুৱাও ঠাই আছে সেইবিলাকে মানুহৰ বহুত এফেক্ট কৰে আৰু তাৰপিছত